বৰ্তমান সময়ত ল'ৰা ছোৱালীবোৰে লুকা ভাকু দৌৰা দৌৰি এইবোৰ খেল কৰি ভাল পায় বেডমিণ্টন খেলে আৰু আজিকালিচোন মোবাইলতে সকলো গেম পোৱা যায় সৰু সৰু ল'ৰা ছোৱালীবোৰে মোবাইলতো খেল ধেমালি কৰি খেল চাই ভাল পায়